আমাৰ সংস্কৃতিত সাধাৰণতে বিয়া বিভিন্ন ধৰণে কাৰ্য্যসূচীৰে পালন কৰা হয় বিয়াকলৈ প্ৰতিটো জাতি জনগোষ্ঠীৰে বিয়াক লৈ সুকীয়া সুকীয়া নিয়ম আছে আমাৰ সংস্কৃতিত বিয়া প্ৰধানকৈ দুদিনীয়াকৈ বা তিনিদি তিনিদিনীয়াকৈ অনুস্থাপিত কৰা হয় বা অনুস্থিত কৰা হয় প্ৰথম দিনা জোৰোণ তাৰ জোৰোণ দিয়া হয় আৰু তাৰ পৰৱৰ্তী দিনা বিয়া তাৰ আগত কোনো কোনো লোকে আঙুঠি পিন্ধোৱা বা কইনা ঘৰ চাবলৈ যোৱা এনেধৰণৰ বিভিন্ন নিয়ম থাকে দৰা ঘৰে কইনা চাবলৈ যায় তাৰপৰা আঙুঠি পিন্ধোৱা পৰ্ব থাকে তাৰপিছত জোৰোণ তাৰপিছত বিয়া ঠিক সেইদৰে কইনা ঘৰৰ পৰাও দৰা ঘৰ চাবলৈ অহা তেনেধৰণৰ নিয়ম থাকে আৰু তাৰ বিয়াৰ আগতেও বিয়া অনুষ্ঠানক লৈ পেলাই বিভিন্ন ধৰণৰ যেনে তামুল পাণ দিয়া বা শৰাই পেলোৱা এনে ধৰণৰ নিয়মো থাকে বিয়া অনুষ্ঠান বিভিন্ন ধুম ধামেৰে পালন কৰা হয় অনুষ্ঠানত বিভিন্ন ধৰণৰ ৰীতি নীতিৰ লগত জড়িত তেনেধৰণৰ অনুষ্ঠানসমূহৰ ভিতৰত ৰীতি নীতিসমূহৰ ভি ভিতৰত দৰা বা কইনা তেওঁলোকে নিজৰ ভাল দিনৰ বাবে বা ব্ৰত পালন কৰা বা নোখোৱাকৈ থকা বিভিন্ন নিয়মত থকা দৰাৰ মাক দেউতাকে বিভিন্ন নীতি নিয়ম পালন কৰে পুৱা সোনকালে উঠি দিয়া পানী তুলা সেই সকলোবোৰ বিভিন্ন ধৰণৰ দৰকাৰী নীতি নিয়ম অতীতৰে পৰা পালন কৰি অহা দেখা গৈছে বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত বিভি বিয়া পাশ্চাত্য়ৰৰ লগত বিভিন্ন ধৰণৰ অন্য অনুষ্ঠানৰ লগত যদিও বিশেষ ভাৱে জড়িত নহয় যদিও মানুহে নিজৰ সুবিধা মতে বা প্ৰয়োজন পূৰণ কৰিবৰ বাবে বা নিজৰ ইচ্ছাত বিভিন্ন ধৰণৰ উৎসৱ বা পাৰ্বণ তেনেকৈ যোগ দি লৈছে যিবোৰ কেৱল অসমীয়া সংস্কৃতি বুলি ক'ব নোৱাৰি বৰ্হি সংস্কৃতিৰ প্ৰভাৱৰ ফলতো তেনে ধৰণৰ কিছুমান অনুষ্ঠান আমাৰ সংস্কৃতিত সোমাই পৰিছে তেনে ধৰণৰ কিছুমান অনুষ্ঠান যেনে মেহেন্দী কইনা ঘৰত মেহেন্দী লগোৱা হয় হালধি লগোৱাটো হালদী ৰছম হিচাপে এটা ধৰণৰ উৎসৱ হিচাপে পালন কৰে তেনেধৰণৰ বিভিন্ন পাশ্চাত্য়ৰ পৰা অহা বা তেনেধৰণৰ বহুতো মানে বিয়াৰ দিনা কম সংখ্যক মানুহহে নিমন্ত্ৰণ কৰি বৰ্তমান সময়ত পিছত ৰিচিপশ্যন এনেধৰণৰ অনুষ্ঠান পালন কৰি বিভিন্ন সংখ্যক ৰাইজক খোৱাই বোৱাই পালন কৰা হয় যদিও সেয়া পাশ্চাত্য় সমাজৰ পৰাহে আমাৰ সমাজলৈ অহা কিন্তু আমাৰ সংস্কৃতিত যদি বিয়াৰ কথা ক'বলৈ যাওঁ তেন্তে পোনপ্ৰথমে কইনাচোৱা বা দৰাচোৱা সেই নীতি নিয়ম পালন কৰা হয় তাৰপিছত তাৰিখ নিৰ্ণয় কৰা লগতে তাৰিখ নিৰ্ণয় কৰাৰ লগতে টোপোলা দি টোপোলা পেলোৱা বা শৰাই পেলোৱা এনেধৰণৰ নিয়ম থাকে তাৰ পৰৱৰ্তী সময়ত ডেকা গাভৰু খানা দিয়া তাৰ লগতে জোৰোণ দিয়ে বয়োজ্যেষ্ঠসকলে গৈ কইনাৰ ঘৰত দৰা ঘৰৰ পৰা বয়োজ্যেষ্ঠসকলে কইনাঘৰত গৈ কইনাৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সা সামগ্ৰী দিয়ে দৰাৰ মাক যায় সেই অনুষ্ঠানত লগত মাকে গৈ পেলাই বিভিন্ন ধৰণৰ বোৱাৰীজনীক আপোন কৰি লয় বা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী দিয়ো আদৰি আনে বিভিন্ন ধৰণৰ মাছ মিঠাই এনেজাতীয় সামগ্ৰী আদান প্ৰদান হয় টেকেলি মাটি টেকেলি এনে ধৰণৰ সামগ্ৰী আদান প্ৰদান হয় আনহাতে কইনা ঘৰৰ মানুহে দৰা দৰালৈ বুলি দৰাৰ যিযোৰ ৰাতি হোমৰ গুৰিত বহুতে পিন্ধা সাজ সেই সাজযোৰ যোগান ধৰি পঠিয়ায় তেনেধৰণে কিছুমান নীতি নিয়ম পালন কৰা হয় তাৰোপৰিও জোৰোণৰ পিছদিনা দৰা আৰু কইনা দুয়ো উপবাসে থাকে উপবাসে থকাৰ পিছত বিয়াৰ দিনা ৰাতিপুৱা দৰা কইনাক সোনকালে উঠাই দৈয়ন দিয়া হয় দৰাক দৈয়ন দিয়া হয় তাৰপাছত বিভিন্ন ধৰণৰ নিজৰ নিজৰ ৰীতি নীতি অনুসৰি নীতি নিয়মসমূহ পালন কৰি দৰা কইনাক সা সমূহীয়াভাৱে গা ধোওঁৱা হয় মাহ হালধীৰে নোওৱা হয় সেই পদ্ধতিসমূহ পালন কৰাৰ পৰৱৰ্তী সময়ত যোন বিয়ালৈ বুলি যিসমূহ ৰাইজক নিমন্ত্ৰণ জনায় বা হেৰি কৰে তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ খাদ্যৰ ব্যৱস্থা কৰে আৰু সেইসমূহ বিতৰণ কৰিবলৈও কোনো কোনো লোক থাকে আৰু তেনেধৰণে ইফালে বিয়াৰ কাৰ্য্যসূচীও চলি থাকে দৰা কইনাৰ সৈতে বা বিভিন্ন ধৰণে তেনেকে দৰা কইনাৰ সৈতে কাৰ্য্যসূচীসমূহ চলি থাকে পৰৱৰ্তী সময়ত বিয়া যেতিয়া নিশা হয় তেতিয়া কইনাক পুনৰ গা পা ধুৱাই হোমৰ গুৰিলৈ অনা হয় দৰা আহে দৰা দৰাৰ পৰ্ব চলে দৰা দৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰা হয় দৰাৰ দেউতাকে মাকে দৰাক আদৰি আনে আদৰি অনাৰ পিছত কইনাৰ সৈতে হোমৰ গুৰিত বহায় হোমৰ গুৰিত বহাই বিভিন্ন ধৰণৰ জোৰানাম গোৱা হয় দৰাক জোকাবৰ বাবে দৰা আদৰি আনোতে বিহু ঢোল তাল এইবোৰৰ ব্যৱহাৰ কৰা হয় আৰু লগতে বেণ্ড পাৰ্টিৰ ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰেই বিয়া অনুষ্ঠানৰ লগত জড়িত বিভিন্ন ৰীতি নীতি বা নীতি নিয়ম জড়িত হৈ থাকে এনেধৰণে পালন কৰা হয় আৰু লগতে দৰা আদৰাৰ পিছত দৰা কইনাক একেলগে হোমক সাক্ষী কৰি বিয়া কৰোৱা হয় বিয়া কৰোৱা তেওঁলোকক বিয়া পাতি দিয়া হয় মাক দেউতাক থাকে কন্য়াদান পৰ্ব হয় আখৈ দিয়া পৰ্ব হয় সেই সকলোবোৰ সমাপ্ত কৰাৰ পিছত কইনাগৰাকীক দৰা ঘৰলৈ পঠিওৱা হয় আৰু তাৰপিছত পঠিওৱাৰ পিছত কইনাৰ লগত দিবলগীয়া বিভিন্ন সা সামগ্ৰী আদি অতীজৰে পৰা তেনেধৰণেই মাক দেউতাকে কইনাৰ সৈতে দিয়া দেখা যায় তাৰ পৰৱৰ্তী সম আঠদিনত আঠমঙলা অনুস্থান পালন কৰা হয় আঠমঙলা অনুস্থানৰ পিছত তেনেধৰণে তাৰ আঠদিন আগত কইনা মাকৰ ঘৰলৈ আহিব নোৱাৰে তেনেধৰণৰ কোনো বাধা নিষেধ বা নীতি নিয়ম থাকে দিনত দৰাৰ সৈতে কইনা আহে বিয়াত এতিয়া যিযোৰ দৰাঘৰৰ পৰা দিয়া মূলসাজযোৰ সেই সাজযোৰ পিন্ধি অহা দেখা যায় আঠ আঠমঙলাত সৰু দৰাৰ সম্বন্ধীয় ভায়েক বা ভন্টী এনেকুৱা কইনাৰ সৈতে কইনাৰ ঘৰলৈ আহে আৰু বিভিন্নধৰণৰ খোৱা বোৱা বা আপ্যায়নেৰে তেওঁলোকক আপি আপ্যায়িত কৰা হয় আপ্যায়িত কৰা হয় তাৰ পৰৱৰ্তী সময়ত তেনেধৰণেই জীৱনকালত বা শুভ জীৱন এটা চলিবৰ বাবে যিয়েই অনুষ্ঠান পালন কৰা হয় সেই অনুষ্ঠান ধাম ধুমীয়াকৈ অধিকসংখ্যক লোকে পালন কৰা দেখিবলৈ পোৱা যায় আৰু এই অনুষ্ঠানৰ লগত বিভিন্ন ধৰণৰ নীতি নিয়ম জড়িত হৈ আছে